সঁচাকৈ আমাৰ অঞ্চলৰ কলা আৰু সংস্কৃতিৰ বিকাশত সহায় বহুত হৈছে কাৰণ চৰকাৰীয়ে হওক বেচৰকাৰীয়েই হওক কৰপ'ৰেট পৰ পৰকল্যাণকামীয়েই হওক বা দাতাই হওক এজেঞ্চীয়ে হওক যেতিয়াই কোনো সাংস্কৃতিক সন্ধ্যা স্থাপন কৰিব যায় তেতিয়াই তেওঁলোকে নিজৰ নিজৰ পৰা টকা পইচা উলিয়াই দিয়ে বা আৰু যাতে ভাল হওক আমাৰ পুঁজি যোগান ধৰিবৰ কাৰণে আৰু ডনেশ্যন দিয়ে আমাৰ যেনেকৈ এতিয়া বিহু বিহু সাংস্কৃতিৰ যেতিয়া আৰম্ভ হয় তেতিয়া আমাৰ কমিটী মেম্বাৰবোৰে অন ঘৰে ঘৰে গৈ পেনি পইচা উঠায় আৰু ডাঙৰ ডাঙৰ মানুহবোৰেতো নিজে নিজেই পইচা দিয়ে নিজৰ যিমান দিব পাৰে কোনোবাই পঞ্চাছ কোনোবাই ষাঠি এনেকৈ হাজাৰ হাজাৰ এনেকৈ দিয়ে আৰু সেই হিচাপে আমাৰ কলা সংস্কৃতি কেতিয়াও পিছপৰি থকা নাই সকলোৱে উলহ মালহেৰে আমাৰ কলা সংস্কৃতিটো জীয়াই ৰাখিছে